হেল্ল' অঁ কওকচোন অঁ অঁ হয় হয় লাগিছে লাগিছে কওকচোন কি লাগিব বাৰু আপোনাক অঁ কি কি বা পাচলি লয় কওকচোন

আলু চল্লিছ টকা কে জি

পিঁয়াজ পঞ্চাছ টকা পিঁয়া অঁ অঁ অঁ আপুনি যদি পাঁচ কে জি দহ কে জি তেনেকৈ লয় তেনেহ'লে কম কৰি দিম আৰু যদি পিঁয়াজৰ কে জি পঞ্চাছ টকা নহয় জানোঁ তেতিয়া অঁ হেৰি পন পঞ্চল্লিছ টকা কৰি দিম হ'বনে বাইদেউ অঁ অঁ অঁ পোন্ধৰ কে জি ল'লে আলু কে জিটো চল্লিছ টকা চলি আছে এতিয়া বজাৰত মই কিবা এটা দুই তিনি টকা কমাই দিম আৰু কে জি হিচাপত হ'বনে বাইদেউ আমাৰ ইয়াতে বন্ধাকবি পাব তাৰপিছতে ৰঙালাও তাৰপিছত আৰু আপুনি কি কি ল'ব বিচাৰে বাৰু কওকচোন মই আনি দিব পাৰিম ৰঙালাওটো বেছি নপৰে বাৰু বিশ টকা মানকৈ পৰিব কে জি অঁ অঁ অঁ পাঁচ ট কিমান বুলি ক'লে আপুনি অঁ পাঁচ কে জি ল'ব ন তেতিয়াহ'লে হেৰি কৰিব আপুনি এনে দুশ টকা হয় নহয় জানোঁ আপুনি এটা কাম কৰিব দুশ ষাঠি টকা মান দি দিব হৈ যাব অঁ আপোনালোকৰ মানুহ পঠিয়াই দিলে ভাল হ'ব নেকি অঁ অঁ অঁ আ

আগে নিদিলেও খাব বাৰু দিলেও দিব আপোনালোকৰ ইচ্ছা বাৰু দিলে ভাল হয় আও আমাৰ কাৰণে অঁ ঠিক আছে আৰু কিবা লাগিব নেকি বাইদেউ অঁ অঁ অঁ অঁ ঠিক আছে ঠিক আছে আহিব বাইদেউ অঁ